মই পুৱা সাতমান বজাত আপোনালোকক এটা অৰ্ডাৰ কৰিছিলোঁ অৰ্ডাৰটোত আছিল আপোনাৰ কেইটামান মিঠাই আৰু চিঙৰা আছিল আজি বতৰো বেয়া চ' সেইকাৰণে আপোনালোকে পাৰে যদি অলপমান সোনকালে দি যাব কাৰণ ঘৰত অতিথি অহা কথা আছে পাৰিলে খৰধৰ কৰিলে অলপ ভাল হয় কাৰণ মোৰ হাততো সিমান সময় নাই